অঁ এইটো শৰ্মা ষ্টুডিঅ'ত লাগিছেনে বাৰু অঁ এই মই আপোনাক দৰকাৰ এটাৰ কাৰণে ফোন কৰিলোঁ আপোনালৈ মই অঁ এইটো মোৰ দুই তিনি মাহ মানৰ পিছত আপোনাৰ মোৰ বিয়া এখন হ'ব মোৰ বা মোৰ বাৰ বিয়া এইখন ফটো ফটোগ্ৰাফাৰৰ দোকানত লাগিছেনে বাৰু এইখন অঁ অঁ অঁ অঁ মই আপোনাৰ লখিমপুৰৰ পৰা ক'লোঁ লখিমপুৰ পানীগাঁৱৰ পৰা ক'লোঁ অঁ হয় হয় আপোনালোক এভেইলেবল আছেনে বাৰু মই আপোনাৰ বিয়া আছে আপোনাৰ সাতাইছ এপ্ৰিল হয়

দিন আছে দিন আছে বাৰু দুদিনীয়া বিয়া হয় আমাৰ এদিন জোৰোণ এদিন পিছদিনাখনি বিয়া দুইদিনা থাকিব লাগিব আপোনালোকৰ সুবিধাতে থাকিব আৰু আপোনালোকে থাকি ল'ব বিচাৰিলে থাকি ল'ব পাৰে অহা যোৱা কৰিব বিচাৰিলে অহা যোৱা কৰিব পাৰে আমাৰ ছোৱালীৰ বিয়া মোৰ বাৰ বিয়া হয় হয় হয় হোম হোম পুৰালৈকে আৰু অঁ হোম পুৰালৈকে সমাপ্ত কৰি পেলাই একেবাৰে বিদায় দিব লাগিব আমাক পানীগাঁৱৰ পৰা অকণমান সোমাই যাব লাগিব মই আপোনাক ডিটেইলচ্ দি দিম বাৰু লকেশ্যনটো অঁ এতিয়া পেকেজবোৰ আপুনি কেনেকৈ লয় কি কথা মানুহ কিমানকৈ পঠিয়াব সেইটো কওকচোন মোক

বাইছ হেজাৰমান ন' মানুহ কেইজন আহিব তিনিজন আহিব ন'

অঁ আপুনি অহা যোৱা কৰি থাকিব পাৰিব ন' তেতিয়াহ'লে অঁ এতিয়া অঁ পেকেজটো কিমান বুলি ক'লে আপুনি বাইছ হেজাৰ ন' অঁ এতিয়া আমাৰ মানুহে অনা নিয়া কৰিব লাগিবনে নে আপোনালোকে নিজে অহা যোৱা কৰিব নিজে কৰিব ন' আৰু কিবা কম বেছ কৰিব পাৰিব নেকি

টকা বিশ হেজাৰ ন' অঁ তেতিয়াহ'লে বিশ হেজাৰতে মই ফাইনেল কৰিছোঁ আৰু মই মনত পেলাই দিম বাৰু মই মনত পেলাই দিম তেতিয়া আপোনাক ঠিক কৰি থ'ব অঁ তেতিয়া মই আপোনাৰ এই নম্বৰটো ছেভ কৰি থওঁ আপোনাক আৰু এতিয়া ছেভ কৰি থ'ম অঁ হ'ব হ'ব দিয়ক থ্যেংক ইউ বাৰু